কাপোৰ ধুবলৈ আচলতে প্ৰথমতে কুহুমীয়া গৰম পানী কৰি তাতে চাৰ্ফ দি কাপোৰখিনি তিয়াই থৈ দিয়া হয় তিয়াৰ থোৱাৰ পাছত ৰাতিপুৱা সময়ত কাপোৰখিনি ধোওঁ কাপোৰখিনি ধুবলৈ আৰু বেলেগ বেলেগ যিটো বতৰত মানে যদি বেছি ৰ'দ দিয়া যেন দেখোঁ তেতিয়াহ'লে আমি কিছুমান ডাঙৰ কাপোৰ যেনে কম্বল চুৱেটাৰ এনেকুৱা ধৰণৰ কাপোৰবিলাক ধুব পাৰি আৰু কম ৰ'দত কম যদি ৰ'দ হয় তেতিয়াহ'লে স্পৰ্টিং তাৰপিছত এই গেঞ্জি এনেকুৱা ধৰণৰ কাপোৰবিলাক বিচনা চাদৰ এইবিলাক ধোৱা হয় আৰু বেছি পানী খৰচ নকৰিবলৈ আচলতে এইটো কৰিব লাগে কাপোৰত যিমান কেইটা কাপোৰ তিওৱা হয় ৰাতি বা দিনতে হওক বা কেতিয়াবা আমি প্ৰয়োজন অনুসাৰে যিমান কেইটা কাপোৰ লেতেৰা হয় গোটেই কাপোৰকেইটা ধুবলৈ চাৰ্ফটো জোখত দিব লাগিব চাৰ্ফ যদি বেছি দিয়া হয় তেতিয়াহ'লে পানী বেছি চাৰ্ফটো উলিয়াবৰ কাৰণে চাৰ্ফটো কাপোৰত যিহেতু সোমাই যায় চাৰ্ফটো উলিয়াবৰ কাৰণে পানী বেছি খৰচ হয় সেইকাৰণে চাৰ্ফ জোখত দি সেই তেনেকেহে পানীটো আচলতে কমকৈ যাব ন যদি চাৰ্ফ বেছি দিয়া হয় তেতিয়াহ'লে সেই চাৰ্ফখিনি কাপোৰৰ পৰা উলিয়াবৰ কাৰণে পানী যথেষ্ট পৰিমাণৰ পানীৰ দৰকাৰ হ'ব